অঁ মই পৰ্যটকৰ লগত কথা পাতোঁ তেনেকে ধৰক আমি মই গৈছিলোঁ আপোনাৰ কাজিৰঙা অবয়াৰণ্যলৈ তেতিয়া মানে আমাৰ অসমৰ বিভিন্ন ধৰণৰ ঠাইৰ পৰা অসম বুলি ক'লে বাহিৰৰ মানুহো আহে অসমৰ অসমলৈ মানে পৰ্যটকৰ ঠাই হিচাপত মানে চাবলৈ আহে আহি লণ্ডন আমেৰিকা মানে অসমৰ বাহিৰৰ মানুহবিলাক বিভিন্ন ধৰণৰ ঠাইৰ পৰা আহি মানে অসমত মানে এখন অভয়াৰণ্য যে ডাঙৰ অভয়াৰণ্য এখন আছে বুলি চাবলৈ আহে আৰু তাত মানে তাত মানে সেই হেৰি মানে মানে আমাৰ জীৱ জন্তুবোৰ চাই মানে আৰু পৰিৱেশবিলাক চাই মানে বাহিৰৰ ঠাইৰ মানুহবিলাকে বহুত মানে আমেজ লয় আৰু তেতিয়া আমি মানে ধৰক লগ পালে ৰখাই লৈ দুই চাৰিটা কথা পাতোঁ বা তেনেকে ধৰক আমি ইংলিছ ইংলিছত কথা ক'ব নোৱাৰিলেও ত আকাৰ ইংগিতে দুই এটা হ'লেও বুজি পাওঁ বা কওঁ তেনেকুৱাকে স্পষ্টকে গোটেই ইংলিছ ভাষাটো নাজানিলেও ধৰক তেনেকে মানে আকাৰে ইংগিতে বা হাঁহি ধেমালি কৰোঁ বা তেনেকুৱা ফূৰ্তি ফাৰ্তা কৰি মানে তেওঁলোকৰ পৰা লওঁ মানে হেৰি আমেজ লওঁ তেনেকুৱাকে আমি কথা পাতোঁ আৰু ঠিক তেনেকুৱাকে ধৰক আমি বিভিন্ন ধৰণৰ মানুহৰ লগত কথা পাতিলে আমাৰ জ্ঞানো বাঢ়ে আৰু তেওঁলোকৰ ঠাইবিলাকৰ বিষয়ে আমি জানিবও পাৰোঁ ধৰক আমাৰ অসমত আহি আমাৰ ঠাইখিনিৰ বিষয়ে তেওঁলোকে জানি বা কেনে পালে এইখিনি কথা আমি গম পালে ভাল পাওঁ আৰু বা তেওঁলোকৰ ঠাইবিলাকৰ হেৰিবিলাকো মানে জানিলে আমি নিজৰ কিবা এটা ভাল লাগে জানিবলৈ ইচ্ছুক আমি বুলিয়ে আমি তেওঁলোকৰ লগত মিক্স আপ কৰোঁ বা ভাল লাগে আৰু ঠিক তেনেকুৱা গতিকে এই গতিকে পৰ্যটক বুলি ক'লে ধৰক গোটেই অসমৰ মানুহবিলাকেও আমাৰ গোটেই ইণ্ডিয়াৰ বাহিৰতো যায় বা তেনেকে ইণ্ডিয়াৰ পৰা অসমলৈও আহে আৰু ইণ্ডিয়াৰ বাহিৰতো যায় ঠিক তেনেকৈ মানে পৰ্যটকৰ ঠাইবোৰ সঁচাকেই হেৰি আৰু পৰ্যটক বুলি ক'লে মনটোৱে ভাল লাগি যায় ঠিক তেনেকুৱাকে বিভিন্ন ঠাইবোৰ ঘূৰি চাই মিলি মানে জীৱনত কিছুমান নজনা কথা জানিব পাৰি শিকিব পাৰি সেইকাৰণে আমি ঠাইবোৰ ফুৰু বা আমেজ লওঁ বা জ্ঞান কিছুমান তাৰপৰা আমাৰ জ্ঞানবৰ্ধক মোৰ পৰ্যটকৰ লগত আমোদজনক কথা বুলি ক'লে মই কমলাবাৰী মাজুলীৰ কমলাবাৰী সত্ৰলৈ যাওঁতে তাতে মই মানে এটা মানে স্মৰণীয় ঘটনা মই আপোনাক ক'ব ওলাইছোঁ যেনেকৈ ধৰক এটা তাত মানে আমি গৈ পাওঁতে লণ্ডন আমেৰিকাৰ এহাল মানে হেৰি আহিছিলে মানে কি কয় এইটো স্বামী স্ত্ৰী আহিছিলে তেওঁলোকৰ মানে দেখা পাই মোৰ মানে খুবেই ভাল লাগিছে কমলাবাৰী সত্ৰখন মানে ইমান দূৰৰ পৰা যে মানুহ ইংলণ্ডৰ মানুহ আহি যে আমাৰ অসমত মাজুলীৰ কমলাবাৰী সত্ৰত যে মই লগ পাইছোঁ কিবা খুব এটা মানে মানে ভাল মোৰ এটা স্মৃতি হিচাপত জীৱনত ৰৈ যাব আৰু তেওঁলোকক আমি দেখাৰ লগে লগে নমস্কাৰ জনাইছিলোঁ তেওঁলোকে আমাৰ আমাক মানে নমস্কাৰ জনাইছিলে অতি ওচৰৰ পৰাই তাৰেপিছতে অলপমান হাঁহি ধেমালি কৰি আমি তেওঁলোকৰ পৰা বিদায় মাগিছিলোঁ এইটো এটা মোৰ পুৰণি মানে অতি মনোমোহা মানে পৰ্যটকৰ পৰ্যটনৰ সময়ত মানে হোৱা এটা স্মৰণীয় মানে স্মৃতি হৈ ৰ'ব মানে জীৱনত আৰু মই ধৰক মই গৈছোঁ আমাৰ ওদালগুৰি অসমৰ ওদালগুৰি নামৰ ঠাইখিনিৰ পৰা গৈছোঁ গতিকে মই ইমান দূৰৰ পৰা গৈ যেন মই মাজুলী ঠাইখনৰ নামৰ ঠাইখনত যেন মই এটা লণ্ডন আমেৰিকা লণ্ডনৰ মানুহ মানে এহাল মানুহক লগ পাই পেলাই মই অতি সুখী হৈছোঁ মানে মই জীৱনত তেনেকুৱা কোনো মানুহ লগ পোৱা নাছিলোঁ